পোহনীয়া চৰাইৰ পালনৰ কথা যদি আমি ক'বলৈ যাওঁ পোহনীয়া চৰাইৰ পালনত যথেষ্ট পৰিমাণৰ যত্ন ল'বলগীয়া হয় আৰু বিভিন্ন চৰাইৰ ক্ষেত্ৰত বিভিন্ন ধৰণে যত্ন ল'ব লাগে তাৰ আগতে আমি চৰাইবোৰৰ বিষয়ে জানি ল'ব লাগিব যেনে আপোনাৰ হাঁহ হাঁহৰ কথা যদি ক'বলৈ যাওঁ তাত কেইবা প্ৰকাৰৰ হাঁহ পোৱা যায় যেনে আপোনাৰ পাতি হাঁহ খাকী কেম্বেল হাঁহ ৰাজহাঁহ এনেকুৱা বিভিন্ন ধৰণৰ হাঁহ আছে আৰু কুকুৰা কুকুৰাও কেইবা প্ৰকাৰৰ আছে যেনে লোকেল কুকুৰা কইলাৰ ব্ৰইলাৰ এনেকা বিভিন্ন ধৰণৰ কুকুৰা আছে এইবোৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণে আপোনাৰ যত্ন লোৱাৰ প্ৰয়োজন আৰু পাৰ এই পাৰৰ ক্ষেত্ৰতো বেলেগ যত্ন ল'ব লাগে আৰু মই যদি হাঁহৰ কথা ক'বলৈ যাওঁ হাঁহ বুলি ক'লে হাঁহটো প্ৰায় পানীতে থাকে আৰু হাঁহক পানীত চৰিব দিলে সিহঁতি সোনকালে ডাঙৰ হয় পানীত সিহঁতি মাছ পোক পৰুৱা কেচুঁ আদি ধৰি খায় আৰু তাৰ লগতে হাঁহৰ আপোনাৰ নিয়মিত ভাৱে স্বাস্থ্য পৰীক্ষা কৰিব লাগে আৰু পৰ্যাপ্ত পৰিমাণৰ খাদ্য পানী আদি যোগান ধৰিব লাগে আৰু কুকুৰাৰ কথা যদি ক'বলৈ যাওঁ লোকেল কুকুৰাটো যিহেতুকে আমি বাহিৰত চৰিবলৈ এৰি দিওঁ বা সিহঁতি ধান চাউল নিজেও বিচাৰি খাব পাৰে পোক পৰুৱাও খাব পাৰে সিহঁতক ইমান বেছি স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন নাহে নাহে যদিও সিহঁতক নিয়মিত ভাৱে স্বাস্থ্য পৰীক্ষা কৰাটো খুবেই প্ৰয়োজন কাৰণ ঋতু অনুসৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বেমাৰ আহে সেই বেমাৰ অনুযায়ী সিহঁতক বিভিন্ন সময়ত সময়ত স্বাস্থ্য পৰীক্ষা আৰু ইঞ্জেক্সন দিয়াটো খুবেই দৰকাৰ আৰু সিহঁতক সময়ে সময়ে পৰ্যাপ্ত পৰিমাণৰ খাদ্য আৰু পানী যোগান ধৰাটো প্ৰয়োজন আৰু ব্ৰইলাৰ কথা যদি মই ক'বলৈ যাওঁ ব্ৰইলাৰটো লোকেল কুকুৰাতকৈ বেছি যত্নৰ প্ৰয়োজন হয় কাৰণ সিহঁতি নিজে একো বিচাৰি খাব নোৱাৰে সিহঁতক আপুনি নিয়মিত ভাৱে পানী পৰ্যাপ্ত পৰিমাণৰ খাদ্য সকলোবোৰ যোগান ধৰিব লাগে আৰু সিহঁক সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাটো খুবেই গুৰুত্বপূৰ্ণ আৰু লগতে সিহঁতক সময়ে সময়ে ইঞ্জেক্সনৰো প্ৰয়োজন হয় তেনেদৰে কইলাৰকো তেনেদৰে বহুতো ইঞ্জেক্সন সময়ে সময়ে স্বাস্থ্য পৰীক্ষা পৰ্যাপ্ত খাদ্য আৰু পানী যোগানৰ প্ৰয়োজন তেনেদৰে বিভিন্ন চৰাই বা হাঁহ কুকুৰা পশু পক্ষীক বিভিন্ন ধৰণৰ যত্নৰ প্ৰয়োজন হয়